হেল্ল' অঁ কওক বাইদেউ

কওকচোন

অঁ অঁ অঁ এইটোতো ভাল ভাল কথা বহুত ভাল

এতিয়া অঁ অঁ অঁ তেতিয়া ঠিকেই হ'ব এই লাগে আমাৰ আমাৰ গাঁৱত এটা লাইব্ৰেৰী আমি

অঁ অঁ দৰ্খাস্তটো দৰ্খাস্তটো লিখিছিল এই লিখিছে নেকি নে লিখা নাই অঁ অঁ আমি কেইজনমানে যাম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

অঁ হ'ব অঁ অঁ ভাল হ'ব অঁ অঁ দে কালি কেইটামানত ওলাব অঁ অঁ অঁ বাকী কেইজনকো কৈ কৈ দিয়ক নহ'লে

হ'ব পাৰিম অঁ অঁ এইটোতো অঁ লাগে নহ'লে এই এই ক'ত আমাৰ অঁ কিবা এই ল'ৰা কিবা ক্লাবতো নাই আৰু কোনো এনেকৈ মহিলাৰো নাই পুৰুষৰো নাই কেনে লাগে এটা লাইব্ৰেৰী ভাল হ'ব ভাল হ'ব হ'ব দিয়ক পাৰিম হ'ব